সংগীত বুলিলে মই তাৰমানে সৰুতেই স্কুলত যাওঁতেই আমি শিক্ষকবোৰে দিয়ে নহয় গান গাবলৈ তেতিয়া গান গাওঁ চাৰহঁতেও প্ৰাৰ্থনা শিকায় গান গায় তাৰে গান সকলোৱেই গায় গোৱাৰ মাজতে দুই এটা অলপ ভাল থাকে দুই এটাৰ অলপ মাত ভাল থাকে মাত ভাল থাকিলে মাষ্টৰবিলাকে কি কৰে অলপ চিলেকশ্যন কৰে এই তোমাৰ বেছি ভাল তুমিয়েই গোৱাচোন সেনেকৈ এদিন এদিন গাওঁতে গাওঁতেই ঘৰতো শিকিলোঁ ঘৰতো ৰিহাৰ্চেল হয় বিশেষকৈ আমাৰ ঘৰত বেছিকৈ হৈছিল মানে কি বোধহয় মোৰ মাতটো চাৰে বেছিকৈ ভাল পালে পাই পেলাই সেনেকৈ কয় মোৰ ঘৰতে ৰিহাৰ্চেল হয় তাৰপিছত আমাৰ সংগীতৰ বিশেষ নাছিল ঘৰখনৰ এনেকুৱা পৰিৱেশ কিন্তু নাম বা এনেকুৱা অনুষ্ঠানত সেইবিলাক চলে সংগীত বুলি কওঁতে মই আজি গালোঁ কালি গালোঁ স্কুলত গাওঁতে গাওঁতে এইটো মই ভবা নাছিলোঁ যে গান গাম পিছত এনেকৈ মই এটা ক'ব গ'লে সৰু সুৰা মানে হেৰি আৰু মানে শিল্পী হলোঁ ষ্টুডেণ্টৰ মাজত এ তুমিয়েই গাবা দিয়া মোৰ নামটো আগেয়ে উঠাই দিয়ে তাৰপিছত আৰু ময়ে গাব লাগে বাধ্যতামূলক মানে এইবছৰ যোৱাৰ পিছত নেক্সট বছৰ মই ভাবোঁ কি এইবাৰ গান নাগাওঁ কিন্তু সেইবছৰো মোকেই চিলেকশ্যন কৰি থৈ দিয়ে মই গান গাবই লাগিব সেইটো বাধ্যতামূলক হৈ হৈ এতিয়া মই গান গালোঁ লাহে লাহে গাওঁতে গাওঁতে দেউতায়েও শুনিলে মাষ্টৰবিলাকে কয় স্কুলত গ'লে যে আপোনাৰ ছোৱালীটোক কিয় গানত নিদিয়ে গানত দিব লাগে তাইৰ মাতটো ভাল তাইতো হেৰি ক্লাছিক শিকিব পাৰে দেউতাই কয় ক্লাছিকত দিয়া নাই আমাৰ ইয়াতে ওচৰত সুবিধাও নাই তাৰ উপৰি তাই যদি ইচ্ছা কৰে দিম বাৰু এই স্কুলখনো বহুত দূৰত তাৰ মানে তাৰপিছত এনেকৈ আলোচনা কৰোঁতে মাৰো অলপ বেছি ইচ্ছা আছে মায়েও বোলে এনেকৈ সৰুতে গাইছিল গান এতিয়া তই যদি গান গাব খোজ গান গাবি দে স্কুলত এডমিশ্যন ল' এনেকৈ মোক স্কুলত দিলে শুৱালকুছিতো মই শিকিলোঁ আৰু ৰামদিয়াতো এনেকৈ শিকিলোঁ গান শিক্ষকজনৰ নাম এতিয়া পাহৰাৰ নিচিনাই হ'ল গুৱাহাটীৰে শিক্ষক কিবা বৰুৱা আছিলে বাৰু পাহৰিলোঁ গুণজিৎ বৰুৱা আছিল তেখেতৰ নাম শিকিলোঁ শিকি পেলাই মই ক'ব গ'লে মধ্যমা তাতেই পাছ কৰিলোঁ তাৰপিছত লাহে লাহে মই বিশাৰদো পাছ কৰিলোঁ কৰি পেলাই এনেই আৰু গাওঁ ক্লাছিক ঠিক নাগাওঁ সব গানেই গাওঁ কিন্তু বিশেষকৈ ক্লাছিকৰো কিছু কিছু জানো বুলি ক'ব পাৰি সেনেকৈ গান গাই ভাল পাওঁ বৰগীত লোকগীত আধুনিক গীত বা হিন্দী গানবিলাকো শুনি ভাল পাওঁ বিশেষকৈ বিশেষকৈ বেছি ধামাকা গানবিলাক যে ডি জে চি জে আছে এইবিলাক গান মই সিমান ভাল নাপাওঁ মানে শুনি পেলাই ভাল লগা সেনেকুৱা গান ভাল পাওঁ নিৰ্দিষ্ট গায়ক হিচাপে মোৰ গায়কো কিছুমান চিলেকশ্যন আছে মই শান্তা উজীৰৰ গান ভাল পাওঁ মনজ্যোৎস্না মহন্তৰ গান ভাল পাওঁ ভূপেন হাজৰিকা বুলি ক'লেতো সৰু ডাঙৰ সকলোৱে ভাল পায় তাৰে মাজত কিছুমান নিজৰো আছে এনেকুৱা বিশেষকৈ শান্তা উজীৰৰ গান মই খুব ভাল পাওঁ অসমীয়া গায়িকা হিচাপত সেইটো আৰু এইখিনিয়েই ক'লোঁ আৰু